হেল্ল'

এই কিটো আৰু পুলিচ ষ্টেশ্যন আমাক দুজনকে মাতিছে

আইভােয়ে আইভা পাৰে মন্ত্ৰী এম এল এ অঁ কিবা ডিউটি পাতিছে অঁ যাম দে দুইজনে গ'লে ভাল হ'ব হয় না নহয় মিলা মিচি কৰি হে এই দি যাওঁ মানে এইখিনি ওচৰ না বেছি দূৰ নহয় আৰু খোজ কাল্লি ভালো লাগে দেচোন আৰু যদি তই কিবা ভাবা দুজনে পিলপিলিতে যাম দে ৰাতিপুৱা অঁ হ'ব দে যাম দুইজনে মিলে ল'ম দে ডিউটিটা তে টাইমটা দিয়া নাই এনে যাম দেচোন টাইমটা মিলে কিবা কৰি সেনে দুইজনে যাম আৰু কেতিয়া ডিউটি পাতে তাৰপিছত কিবা কৰিম হা দে হ'ব দে অঁ ৰাখোঁ